অঁ হয় হয় হয় আপুনি পাৰিজাত বাইদেউ নহয় জানো অহ্ এই ভালেই ভালেই কিমান গৰম মাৰিছে ঐ বাহিৰতে চকী এখন লৈ বহি আছোঁ ভাত পানী খালোঁ দেই তাকে হেৰি নহয় অঁ কওকচোন অঁ হেৰি নহয় এতিয়া বাকী ভালেই আছে নহয় অঁ এই পিকনিক চিকনিক নুলিয়ায় নেকি অঁ এই এপাকমান ফুৰি আহিবগৈ লাগে আকৌ অঁ কিমাননো আৰু ভিতৰতে সোমাই থাকিব অঁ এই গোটৰ ভিতৰতে আলোচনা কৰি গোটেইকেইগৰাকীয়ে কোনফালে ভাল পায় বা আকৌ পইচা পাতিৰো অঁ এই কাজিৰঙাত সেইটোকে কৈছোঁ কাজিৰঙাখনো বহুত দিন দেখাগৈ নাই কাজিৰঙাখনো চালেও বেয়া নহয় আৰু মন মনটোও ভাল লাগিব দিয়কচোন অঁ অঁ এই কিমাননো সোমাই থাকিব ভিতৰতে আৰু অঁ সেইটোটো হয়েই আৰু

অঁ কিমান কৰিব কি খৰচ হয় গোটেইখিনি আলোচনা কৰি অঁ সেইটোটো হয়ে আৰু হয় হয় অঁ হয় হয় সেই কথাটো বাৰু অঁ আপুনি এটা কাম কৰিব আমি গোটেই গোটৰ মানুহকেইজনী বহিলৈ এই গাড়ীখনৰো মানে আকৌ যাব ধৰক মানুহকেইগৰাকী গোটেইকেইগৰাকী যাব পাৰিব নোৱাৰিব সেইটো আলোচনা এটা কৰি তেতিয়া গাড়ী গাড়ী বাৰু পাই যাব গাড়ী কাৰণে সমস্যাটো নাই কেনেকৈ কি কৰা যাব বা ক'ৰ পৰা যোৱা হ'ব সেই কোনফালে যোৱা হ'ব সেই বিষয়বোৰ আলোচনা কৰি লৈ পেলাই এদিন বহো নহ'লে দিয়ক অঁ এদিন আটাইকেইগৰাকী বহি লৈ বিষয়টো আলোচনা কৰি লওঁ অঁ কিমাননো এই হ'ব হ'ব দিয়ক মোৰো কাজিৰঙাখন চাবলৈ বৰ যাবলৈ মন আছে অঁ অঁ অঁ সেইটোটো হয়েই আৰু সেইটোটো হয় হয় আৰু শুনিছোঁ বোলে হাতীয়ে বোলে আগুছি ধৰি ৰাইজক বোলে মাজে মাজে খেদেও বোলে অঁ অঁ অঁ নাই নাই অঁ সেইকাৰণে পাৰিলে কৈছোঁ সেইকাৰণে পইচাটো অলপমান সৰহীয়াকৈ ল'লে ভাল আৰু চাফাৰীটো আকৌ কাজিৰঙা বুলি ক'লে চাফাৰীটো নকৰিলে আকৌ ভাল নালাগিব নহয় অঁ অঁ অঁ ঠিক আছে অঁ সেইটোটো হয়েই আৰু অঁ অঁ অঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক এদিন বহিছোঁ দিয়ক অঁ অঁ